মই জীৱনত আটাইতকৈ বেছি মূল্য কৰোঁ মোৰ মা দেউতাক কাৰণ কি সিহঁতে মোক ডাঙৰ মানে পালি পুচি ডাঙৰ দীঘল কৰিছে সেইবাবে মই বেছি মানে মূল্য কৰোঁ মোৰ মা দেউতাক যে মোক হাতত ধৰি ডাঙৰ দীঘল কৰিছে বা মোক জন্ম দিছে মোক এই পৃথিৱীখনলৈ আনিছে এই পৃথিৱীখন মোক দেখুৱাবলৈ স মানে সুবিধা দিছে ছ' সেইবাবে মই বেছি বেছি মই মা দেউতাকে মূল্য কৰোঁ তাৰপাছত মই এনিথিং বেলেগ মূল্য কৰিম বা মোৰ কামক ফ'কাছ কৰিম বা মূল্য কৰিম ছ' সেনেধৰণে মই মূল্য কৰিম কিন্তু মই আটাইতকৈ বেছি মূল্য কৰিম মোৰ মা দেউতাক কাৰণ কি সিহঁতৰ সিহঁতৰ বাবে আজি মই যিখিনি আছোঁ বা যিখিনি পজিশ্যনত আছোঁ বা এনিথিং এণ্ড এভ্ৰিথিং যিখিনিত মই আছোঁ সব মা দেউতাৰ কাৰণে আছোঁ ছ' সেইখিনি মানে মোৰ কাৰণে ওৱান অফ দ্য বেষ্ট ম'মেণ্টছ্ ছ' মানে যিটোত মানে মই ভাবোঁ মই মূল্য মা দেউতাকে কৰিব লাগে তো সেই মা দেউতাক মই কোনোদিন মূল্যহীন নকৰোঁ ছ' সদায় মূল্য মূল্য কৰি ৰাখিম